মোৰ প্ৰিয় ঋতু হৈছে শৰত শৰত হৈছে গৰম আৰু ঠাণ্ডাৰ এক অপূৰ্ব সংমিশ্ৰণ এই সময়তে গৰমে লাহে লাহে যাবলৈ আৰম্ভ কৰে আৰু ঠাণ্ডাৰো লাহে লাহে সৰু সৰু অনুভূতি আমি লাভ কৰিবলৈ সমৰ্থ হওঁ গৰম আৰু ঠাণ্ডাৰ এই সংমিশ্ৰণে শৰতক এক সুকীয়া পৰিচয় প্ৰদান কৰে শৰতৰ সময়তেই শৰত ঋতুৰ সময়তেই শেৱালি ফুলে এই ধৰালৈ দুৰ্গা পূজাৰ আগমনৰ বাতৰি দিয়ে শৰত ঋতুৰ এক সুকীয়া পৰিচয় হৈছে দুৰ্গা পূজা শৰত অহাৰ লগে লগে আমি গম পাওঁ যে দুৰ্গা পূজাও আমাৰ ওচৰলৈ আহি আছে দুৰ্গা পূজা হৈছে আমাৰ শৰত ঋতুত অনুষ্ঠিত হোৱা এক অনবদ্য উৎসৱ যাক আমি শাৰদীয় দুৰ্গোৎসৱ বুলিও কওঁ দ্ৰ্গা পূজা আমাৰ ছদিনীয়াকৈ উদ উদযাপন কৰা হয় ষষ্ঠী সপ্তমী অষ্টমী নৱমী আৰু দশমী তাৰ আগদিনা পাতত তোলা হয় এই দুৰ্গা পূজাৰ কেইদিন আমাৰ সকলোৱে বাবে বৰ বেছি আদৰৰ দিন অসমীয়া মানুহ বেংগলী মানুহ বিশেষকৈ হিন্দু ধৰ্মৰ মানুহে এই দুৰ্গা পূজা অতি উলহ মালহেৰে উদযাপন কৰে আৰু বিশেষকৈ শৰতৰ আগমনে এই দুৰ্গা পূজাক আৰু এক সুকীয়া চিনাকী প্ৰদান কৰে সেয়েহে এই দুৰ্গা পূজা আৰু শৰত এক অনবদ্য ভূমিকা আছে